আমি আমি ফুৰিব গ ফুৰিবলৈ গ'লে টিকেট অনলাইনত কটা হয় আমাৰ ভাইটিহঁতে টিকেট অনলাইনত কাট কাটি দিয়ে আৰু আমি হোটেলত থকাতকৈ মানুহৰ ঘৰত থকাটো অলপ মানুহৰ ঘৰত থকা বা নিজৰ ঘৰত থকা নিজৰ আত্মীয় মানুহৰ ঘৰত থকা থকাটো ভাল বুলি ভাবোঁ সেইকাৰণে আমি ফুৰিব গ'লে আমি নিজৰ নিজৰ সম্বন্ধীয় মানুহ বা ঘৰৰ মানুহৰ তাত থাকি ফুৰিবলৈ যাওঁ

আৰু আজিকালি ক'ৰবাত টিকেট কটা বা টিকেট কাটিব হওক বা হোটেলত থাকিব হ'লে অনলাইনত টিকেট বুক কৰিব পাৰি সেইকাৰণে অলপ সুবিধা হয়

আমি ধেমাজিত গ'লে টিকেট ট্ৰেইনত কাটিবলৈ হ'লে আমি নিজেই টিকেট কাটি লওঁ আৰু ধেমাজিত গৈ আমি আমাৰ নিজৰ দাদাহঁতৰ ঘৰ আছে ঘৰত থাকি পিছদিনাখনি মা ঘৰলৈ যাওঁ আমি ধেমাজিত গ'লে টিকেট অনলাইন কৰিব নালাগে ষ্টেচনত গৈ নিজেই টিকেট কাটিও যাব পাৰি আৰু কেতিয়াবা আমাৰ গাঁৱলৈ কোনোবা আহিলে ট্ৰেইনত টিকেট কাটিলে ট্ৰেইনৰ টিকেট ট্ৰেইনৰ টিকেট অনলাইনত কৰি দিয়ে আমাৰ ভাইটিহঁতে মাহেঁত মা দেউতাহঁত আহিলে টিকেট অনলাইন কৰি অনলাইন কৰি সিহঁতক পঠাই দিয়ে আৰু ষ্টেচনত পোৱা পিছত আমি নিজে গাড়ীলৈ ঘৰলৈ আনিব যাওঁ

আৰু আমি হোটেলত থকাকৈ ক'তো যোৱা নাই বিশেষ গুৱাহাটীত গুৱাহাটীত ফুৰিব গ'লেও নিজে গাড়ী ভাড়া কৰি লৈ যাওঁ তেতিয়া টিকট কাটিব নালাগে লৈ গৈ আমি আৰু নিজৰ নিজৰ নিজৰ মানুহ মানুহবোৰৰ ঘৰতহে যাওঁ সেইকাৰণে বিশেষকৈ গাড়ী ভাড়া কৰি লৈ যোৱা হয় টিকেট ট্ৰেইনতো যোৱা নহয় কাৰণে টিকেট কাটিব নালাগে বাহিৰত ফুৰিব গ'লে কিন্তু টিকেট অনলাইনত আগতীয়াকৈ বুক কৰিব লাগিব তেতিয়া বুক কৰিলে আমি নিজেই মই নিজে কৰিব নাজানো নাজানাৰ বাবে আমাৰ ভাইটিহঁতে টিকেট অনলাইনত বুক কৰি দিয়ে আৰু কিছুমান আজিকালি টিকেট অনলাইনতে প্ৰায় কাটে কিন্তু আমি ধেমাজিত গ'লে টিকেটবোৰ নিজে কাটি যাব পাৰোঁ ট্ৰেইনত আৰু আমি ধেমাজি ধেমাজিত গ'লে হোটেলত থাকিব নালাগে এই ধেমাজিত আমাৰ নিজৰ ঘৰৰ মানুহ আছে আমি তাত গৈ থাকোঁ থাকি পিছদিনা পুৱা ঘৰলৈ যাওঁ সেইকাৰণে টিকেট আমাৰ অনলাইন কৰিব নালাগে কিছোঁ আৰু আমাৰ ইয়াত টিকেট কাটিবৰ কাৰণে এজেণ্টৰ সহায় নলয় আজিকালি সকলোৰে মোবাইল আছে নিজে নিজে টিকেট অনলাইন কৰি ল'ব পাৰে কাৰণে সেইকাৰণে এজেণ্টৰ সহায়ত টিকেট নাকাটে

আৰু কিছুমান মানুহ বেছি দূৰত ফুৰিব গ'লে হোটেল বুক কৰে হোটেল বুক কৰি থাকে তাতে হোটেল বুক কৰোঁতে কিছুমানে টিক টিকট অনলাইন কৰি হোটেল আগতীয়াকৈ বুক কৰি লয় আৰু হোটেল বুক কৰি নল'লে আগতীয়কৈ টিকট কাটি হোটেল বুক কৰি নল'লে পোৱা নাযায় নাযায় আমি হোটেলত থকাকৈ যোৱা হোৱা নাই সেইকাৰণে আমি হোটেলত হোটেলৰ কাৰণে টিকেট অনলাইন কৰিবলৈ লগা হোৱা নাই